কুঁৱাৰ পৰা পানী তোলা ছিছেষ্টমটো আগতে ৰছীৰে মানে বাল্টিংটো বান্ধি ৰছীডাল কচাব লাগে কচাই কচাই উঠাব লাগে সেনেকুৱা পদ্ধতিত কুঁৱাৰ পানী উঠোৱা হৈছিল আৰু কিছুমানে মানে ধৰি লওক ৰছীডাল এডাল মাৰিৰে বাঁহেৰে বান্ধি দিয়ে কুঁৱাৰ ওপৰত দি সেনেকৈও মানে উঠাইছিল অলপ কষ্ট আছিল কুঁৱাৰ পানী উঠোৱাতো আৰু কিন্তু কুঁৱাৰ পানীত বিশেষকৈ আজিকালি যেনে আইৰণ পানী সেইটো নাছিল পানী ভাল আছিল মানে আজিকালি ধৰি লওক এতিয়া আইৰণ পানীত বেছিভাগৰে দমকল দমকলৰ পানী মানে দমকলটো মাৰাত সহজ আৰু কুঁৱাৰ পানী উঠোৱাও দিগদাৰ আৰু কুঁৱা আজিকালি নাইকিয়াও কুঁৱা খান্দা মানুহৰ মানে ব্যৱস্থা নাই আৰু ধৰি লওক সেনেকুৱা মাটিও নাই আজিকালি চব প্ৰত্যেক মানুহৰে মানে মানে সৰু সৰু বস্তি টাইপ বুলিয়ে ক'লো বস্তি ঘৰৰ চাৰিওছাইডে মানে জাগাই নাথাকে কুঁৱা এটা খান্দিবলৈ বহু জেগাৰ দৰকাৰ সেইকাৰণে আজিকালি দমকল আৰু দমকলৰ মানে পানীটো বিশেষকৈ আইৰণ আৰু মানে আজিকালি আৰু সহজ হৈছে মটৰ মটৰেৰে পানী উঠাই মানুহে মটৰতটো পানী উঠোৱাটোতো বিশেষ একো কষ্টই নাই ছুইচ টিপি দিলাক দি ধৰি লওক মটৰেৰে পানী উঠোৱা বেছি ভাগৰ সেইয়ে আজিকালি কুঁৱা নাইয়েই আজিকালি কুঁৱা নোহোৱাহে যেন হৈছে